শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ লক্ষ্মীজান বৰশিল নামৰ এডোখৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এডোখৰ মানুহৰ বিভিন্ন ঠাইৰপৰা সেই পিকনিক স্থলীলৈ পৰ্যটন কৰিবলৈ ব্যক্তিসকল আহে আনন্দ উপভোগ কৰিবলৈ আহে সেই ঠাইৰডোখৰ অতি মনোমোহা ৰজাদিনীয়া তাত যি গদাধৰ সিংহ আছিল সেই গদাধৰ সিংহৰ স্মৃতিত এটা বৰশিল আছে সেই বৰশিল চাবলৈ বিভিন্ন ঠাইৰপৰা ব্যক্তিসকল আহে আহি সেই ঠাই এখন নদী আছে বৰ দিখৌ নদী সেই দিখৌ নদীৰ খুব সুন্দৰকৈ এটা প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰিছে আৰু তাৰ কাষতে নগা পাহাৰ আছে সেই নগা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বহু ঠাইৰ ব্যক্তিসকল আহে আমিও সেই ঠাইলৈ গৈছোঁ আমাৰ নিচেই কাষৰে সেই ঠাইলৈ গৈ আমি কিছু দুখ অনুভৱ কৰিছোঁ প্ৰকৃতিৰ যি সৌন্দৰ্য আমি দেখা পাওঁ সেই সৌন্দৰ্যবোৰ আমি ব্যক্তিসকলে নিজে নিজে ধ্বংস কৰিবলৈ লৈছোঁ কিয়নো আমি প্ৰসাধনৰ বাবে বা খাবৰ বাবে যিবোৰ বস্তু তৈয়াৰ কৰোঁ বা পেকেটসমূহ লৈ যাওঁ যিবোৰ পলিথিন যিবোৰ প্ৰাকৃতিৰ পৰিৱেশ একেবাৰে বিনষ্ট কৰি পেলাই তাৰ ভিতৰৰে আমি প্লাষ্টিকৰ বটল কিছুমান নিওঁ পানী খাবলৈ সেই পানী খাই শেষ হোৱাৰ পিছত সেই বটলবোৰ সেই নদীৰ পানীত পেলাই দিওঁ পেলাই দিয়াৰ ফলত সেই পানীবোৰে প্ৰদূষিত হয় সেই পানীবোৰ প্ৰদূষিত হোৱাৰ ফলত আমাৰ গোটেই পৰিৱেশটোৰ বিনষ্ট হয় আৰু কিছু কিছু ব্যক্তিয়ে কিছুমান চিচাৰ বটল লৈ যায় আৰু সেই বটলসমূহ খোৱাৰ পিছত সেই শিলৰ ওপৰত দলিয়াই দলিয়াই ভাঙি পেলাই ভাঙি পেলোৱাৰ পিছত বেলেগ মানুহ ব্যক্তি সেই ঠাইলৈ গৈ ভাল ধৰণে যিকোনো আনন্দ উপভোগ কৰিবলৈ যায় সেই আনন্দ উপভোগ কৰিও তাত দুখহে প্ৰকাশ কৰিবলৈ বিচাৰে তেওঁলোকে সেই গতিকেলৈ আমি ওচৰৰ কেইজনমান ব্যক্তি লগ হৈ বা এটা সংগঠন গঠন কৰি তাৰ সেই বৰশিলৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য অটুট ৰাখিবৰ বাবে আমি একো এখন কমিটি গঠন কৰিব লাগে কমিটি গঠন কৰি সেই যিবোৰ যিসকল ব্যক্তি আহে সেই ব্যক্তিসকলক আগতীয়াকৈ তেওঁলোকক জনাব লাগে যে এই প্লাষ্টিকৰ যিবোৰ তেওঁলোকে বটল বা চিচাৰ বটল লৈ আনে তেওঁলোকে তাত ব্যৱহাৰ কৰাৰ পিছত পুনৰ তেওঁলোকে সেই বটলসমূহ উভতাই লৈ আনি নিৰ্দিষ্ট পেলা পেলোৱা জেগাতহে তেওঁলোকে পেলাইহি তেনেকৈ যদি আমি ব্যৱহাৰ কৰোঁ আৰু সকলোকে ইয়াৰ বিষয়ে সজাগ কৰাওঁ সজাগ কৰিলে মানে আমাৰ যি সেই ঠাইডোখৰ পুনৰ সকলোৱে তাত তালৈ আহি আনন্দ উপভোগ কৰি পিকনিক খাবপৰা হ'ব ইয়াৰ ওচৰে আৰু দূৰৰ আৰু দূৰৰ ক'বলৈ গ'লে দুখনমান ঠাই আছে এখন হ'ল আপোনাৰ গেলেকীয়া অঞ্চলৰ কমলাবাৰী কমলাবাৰী অঞ্চলটো এক প্ৰাকৃতিক খুব মনোমোহা দৃশ্য তাত দেখিবলৈ পোৱা যায় তাত পোৱা যায় তালে বিভিন্ন ঠাইৰপৰা অসমৰ বাহিৰৰপৰাও বহু পৰ্যটন আহি সেই ঠাই উপভোগ কৰিবি আনন্দ লাভ কৰে সেই ঠাই কমিটি গঠন আছে গঠন কৰি কিছু কিছু ক্ষেত্ৰত অলপ সতৰ্কতামূলক অৱলম্বন কৰিছে কৰিলেও কিছু এনেকুৱা ব্যক্তি আছে লুকাই চুৰ কৰি কিছুমান চিচাৰ বটল তেওঁলোকে লৈ যায় আৰু সেই ঠাইত পৰিৱেশ নষ্ট কৰি য'তে ত'তে সিঁচৰিতকৈ পেলাই থৈ আহে আৰু প্লাষ্টিকৰ যিবোৰ চিপ্ছৰ পেকেট বা পানীৰ বটল সেইবোৰ ব্যৱহাৰ কৰিও তেওঁলোকে কৰাৰ পিছত সেই জেগাডোখৰ চাফচিকুণ নকৰাকৈ তাতে পেলাই থৈ গুচি আহে ইয়াৰ ফলতো আমাৰ পৰিৱেশটো যিমান মনোমোহা হ'ব লাগিছিল সিমান হোৱা নাই গতিকেলৈ আমি প্ৰত্যেকজন ব্যক্তি যদি সজাগ হওঁ তেতিয়া আমাৰ প্ৰাকৃতিৰ যি মনোহোৱা দৃশ্য এই দৃশ্য সদায় অটুট থাকিব প্ৰকৃতিয়ে সকলো বস্তু ভালকৈয়ে দিছে কিন্তু আমি মানুহে ইয়াৰ পৰিৱেশ নষ্ট কৰি পেলাইছোঁ জীৱ শ্ৰেষ্ঠ মানুহ হ'লেও আমি এনেকুৱাই নিকৃষ্ট কিছুমান কৰ্ম কৰোঁ তাৰপৰা আমি নিজকে জীৱ শ্ৰেষ্ঠ বুলি ক'বলৈ দুখ লাগে আনহে নেলাগে কুকুৰা হাঁহ হাঁহেও নিজৰ পোৱালিকেইটাক ইমান যত্ন কৰি তুলি তালি ডাঙৰ দীঘল কৰে কিন্তু আমাৰ মানুহে তেনেকুৱা কৰিব কৰিবলৈয়ো আজিকালি অপাৰগ আৰু তৃতীয়তে হ'ল গেলেকী আৰু আৰু এডোখৰ নতুনকৈ পৰ্যটনৰস্থলী ওলাইছে সেইডোখৰ নাম হ'ল ইক' পাৰ্ক ইক' পাৰ্ক এখন বাগানৰ ভিতৰত ভিতৰুৱা বৰ মনোমোহা ঠাই সেই ঠাইতলৈ বিভিন্ন ঠাইৰ মানুহ আজি দুই তিনি বছৰ আগৰ পৰা আহিছে কিন্তু সেই জেগাটো সৰু অতি মনোমোহা তাত চাংঘৰ আছে চাংঘৰত গৈ আপোনালোকে প্ৰাকৃতিক যিবোৰ পৰিৱেশ আছে তাত আপোনালোকে প্ৰকৃতিৰ মনোমহা দৃশ্য উপভোগ কৰিব পাৰিব এই সকলোবিলাক যি প্ৰকৃতিৰ সৃষ্টি এই সৃষ্টি যদি আমি অটুট ৰাখিবলৈ হয় আমি সকলোৱে ইয়াৰ প্ৰতি সজাগ হ'ব লাগিব যদি আমি সজাগ হওঁ সজাগ হোৱাৰ ফলত ইয়াৰ পৰিৱেশ অটুট থাকিব ধন্যবাদ